আগতে বহুত কাম আমি নিজে কৰিছিলোঁ কিন্তু আজিকালি টেকন'ল'জিৰ যুগ সেইকাৰণে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি টেকন'লজিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ৰাতিপুৱা শুই উঠিয়েই আমি মোবাইল হাতত লওঁ সময়টো চাবৰ বাবে আগতে আমি ঘৰি চাইছিলোঁ কিন্তু আজিকালি মোবাইলতহে আমি সময় চাওঁ পূৰ্বতে আমি কাৰোবাৰ লগত কথা পাতিবলৈ হ'লে চিঠি লিখিছিলোঁ দূৰৈত থকা কাৰোবাৰ সৈতে কথা পাতিবলৈ আমি চিঠি লিখিছিলোঁ সেই চিঠি আমি ডাকত দিওঁ এক সপ্তাহ দছ দিনৰ পিছত পায় কিন্তু আজিকালি কাৰোবালৈ মনত পৰিলে আমি টেলিফোনৰ জৰিয়তে বা ম'বাইলৰ জৰিয়তে আমি মনত পৰাৰ লগে লগে কথা পাতিব পাৰোঁ বা চেহে ভিডিঅ' কলৰ জৰিয়তে চেহেৰা চাব পাৰোঁ আগতে আমি যিকোনো এপ্লিকেশ্যন ফিল আপ কৰিবৰ কাৰণে আমি অফলাইন ফৰ্ম ফিল আপ কৰি এই নিৰ্দিষ্ট স্থানত

ডাকঘৰতকৈ প'ষ্ট কৰোঁ বা নিজে গৈ হস্তান্তৰ কৰোঁ কিন্তু আজিকালি টেকন'লজিৰ ওপৰত নিৰ্ভৰ কৰো বাবে অনলাইন ফৰ্ম ফিল আপৰ সুবিধা আছে তাৰোপৰি আগতে ফৰ্ম ফিল আপ কৰোঁতে আমি চালান কাটিছিলোঁ বা ড্ৰাফ্ট কাটিছিলোঁ আজিকালি অনলাইন পে'মেণ্টৰ সুবিধা থকাৰ বাবে আমি অনলাইন পে'মেণ্ট কৰোঁ আগতে আমি ক'ৰবালৈ যাবলৈ ধৰক ৰে'লৰ টিকেট বা জাহাজৰ টিকেট বা বাছৰ টিকেট নিৰ্দিষ্ট কাউণ্টাৰত গৈ পেলাই আমি টিকেট কাটিছিলোঁ কিন্তু আধুনিক যুগত ঘৰত বহিয়েই মোবাইল বা লেপটপৰ বা ডেক্সটপৰ জৰিয়তে আমি ঘৰত বহিয়ে টিকেট বুক কৰিব পাৰোঁ তেনেদৰে অ'লা উবেৰ ৰেপিড' আদি এপৰ জৰিয়তে আমি এঠাইৰ পৰা আন ঠাইলৈ এই প্ৰযুক্তিৰ সুবিধা হোৱাৰ বাবে সহজতে আমি যাতায়াত কৰিব পাৰোঁ ধৰক কাৰোবাৰ অসুখ হ'ল অসুখৰ কাৰণেও ঘৰত বহিয়ে আমি ডক্তৰৰ এপইণ্টমেণ্ট ল'ব পাৰোঁ আৰু নিৰ্দিষ্ট সময়ত আমি উপস্থিত হ'বগৈ পাৰোঁ আনকি কিনা বেচাৰ ক্ষেত্ৰত বস্তু কিনা বেচাৰ ক্ষেত্ৰত আমি ঘৰত বহিয়ে আমাৰ মূল্যৱান সামগ্ৰী কিনা বেচা কৰিব পাৰোঁ নিদি নিৰ্দিষ্ট এপছৰ জৰিয়তে ধৰক মোৰ পুৰণা গাড়ীখন বিক্ৰী কৰিলোঁ আৰু নতুন গাড়ীখন ঘৰত বহিয়ে অনলাইন বুকিং কৰিব পাৰোঁ ঠিক তেনেদৰে খোৱা সামগ্ৰীবিলাক আমি ঘৰত বহিয়ে হোম ডেলিভাৰীৰ জৰিয়তে আমি অৰ্ডাৰ কৰিব পাৰোঁ একমাত্ৰ এয়া সম্ভৱ হৈ উঠিছে এই টেকন'লজি বা প্ৰযুক্তিৰ বাবেহে তাৰোপৰি বিশেষ মন কৰিবলগীয়া কথা হ'ল আমি আমাৰ পিতৃ মাতৃ বা আত্মীয়ৰ বা বন্ধু বান্ধৱীৰ যোগাযোগ কৰিবৰ বাবে আমি ফোন নম্বৰ আমি আগতে মুখস্থ কৰি লৈছিলোঁ কিন্তু আজিকালি মোবাইল বা প্ৰযুক্তিৰ যুগ হোৱাৰ বাবে সেয়া সহজে তাত চেভ হৈ থাকে বাবে আমাৰ মুখস্থ কৰাৰ প্ৰয়োজন নহয় আনকি প্ৰযুক্তিয়ে ইমান গভীৰভাৱে গভীৰভাৱে শিপাইছে যে আমি ক্লাছসমূহো সময়ৰ নাটনিৰ বাবে বা কিছুমান অসুবিধাৰ বাবে আমি ঘৰত বহিয়ে অনলাইন ক্লাছ কৰিব পাৰোঁ তাতোতকৈ উল্লেখ উল্লেখযোগ্য আমি কিছুমান পৰীক্ষা আমি হাতেৰে নিলিখাকৈ অনলাইন কম্পিউটাৰত বহি পৰীক্ষাসমূহ দিব পাৰোঁ তেনে কৰাৰ ফলত আমাৰ তথ্য পাতিসমূহ সাধা সহজতে ছেভ হৈ থাকে আৰু পৰীক্ষা বা নিৰীক্ষণ কৰিবৰ কাৰণে সুবিধা হয় আমি প্ৰযুক্তিৰ সহায়ত এঠাইৰ বাতৰি আন ঠাইলৈ নিবৰ বাবে আগত বাতৰি কাকত আছে কিন্তু আজিকালি প্ৰযুক্তিৰ ক্ষেত্ৰত আমি সেয়া প'ৰ্টেল নিউজ হওক বা ডিজিটেল নিউজ হওক আমি সহজতে প্ৰত্যেকৰে ঘৰে ঘৰে ঘটনা ঘটি থকা অৱস্থাতে আমি স্ব চক্ষেৰে আমি প্ৰদৰ্শন কৰিব পাৰোঁ বা আহৰণ কৰিব পাৰোঁ প্ৰযুক্তিৰ সহায়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কিছুমান ঘটনা আমি ঘৰত বহিয়ে টেলিভিছনৰ জৰিয়তে আমি অতি সহজতে চাব পাৰোঁ বা শুনিব পাৰোঁ সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাককো শিক্ষা দিবৰ বাবে প্ৰযুক্তিয়ে এনেকুৱাভাৱে আমাক কিছুমান ভিডিঅ' বা অডিঅ' তৈয়াৰ কৰি দিছে আমি ঘৰতে আমাৰ সন্তানক সেই শিক্ষা প্ৰদান কৰিব পাৰোঁ এয়া একমাত্ৰ সম্ভৱ হৈছে টেকন'লজি বা প্ৰযুক্তিৰ জৰিয়তে আগতে আমি কাৰোবাক টকা পইচা প্ৰেৰণ কৰিবৰ কাৰণে আমি মানি অৰ্ডাৰ কৰিছিলোঁ বা বেংকত গৈ কেছ টকা জমা দিছিলোঁ কিন্তু আজিকালি মোবাইলৰ জৰিয়তে বা গুগল পে' ফোনপে' ভীম পে' আদি এপছৰ জৰিয়তে যেতিয়াই প্ৰয়োজন হৈছে তেতিয়াই আমি টকা ট্ৰাঞ্চফাৰ কৰিব পৰা হৈছোঁ আৰু আমাৰ সেই অসুবিধাবিলাক অতি সহজতে নি কম সময়তে নিৰ্মূল কৰিব পৰা হৈছোঁ